এতিয়া আমি দুজন পুৰুষ মহিলা আমি দুইটাই মিলি কিনে ঘৰৰ কামবোৰ মানে চম্ভালোঁ এখেতে ধৰক অফিচত যায় ছোৱালী স্কুলত নিয়ে বা ছোৱালী ডেঞ্চত নিয়ে লৈ যায় বা বজাৰ চজাৰ এইবোৰৰ এখেতৰ দায়িত্ব এখেতে কাম কৰে সেইবোৰ আৰু বাকী ঘৰৰ কাম ৰান্ধা বাঢ়া কাপোৰ ধোৱা বাচোন ধুৱা এইবোৰ টিফিন বনোৱা এইবোৰ হ'ল মোৰ দায়িত্ব চাকি বন্তি জ্বলোৱা সেইবোৰ মোৰ দায়িত্ব ছোৱালী ক'ৰবাত গ'লে বা কেতিয়াবা মই আনিব যাব লগা হয় এখেতে সময় নাপালে কেতিয়াবা তেখেতে সময় পালে তেখেতে লৈ আহে সেনেকুৱাই আৰু দুইটাই মিলামিচি ভাৱতে কামবোৰ চলি যায় আৰু আমাৰ মানে এইটো যে কৰিব লাগিব এখেতেই যদি মই কৰিব লাগিব সেইবোৰ ভাগ নাই আৰু আমাৰ দুয়োটাৰে মাজত দুয়োটাৰ যাৰ যেনেকে সুবিধা হয় সেনেকে আমি দুয়োটাই কামবোৰ চলাই নিওঁ সেই আৰু এতিয়া ধৰক ছোৱালী ৰাতিপুৱা সময়ত উঠিব লাগে উঠি ভাত তাত বনাই টিফিন চিফিন বনাই দিব লাগে অফিচত যায় স্কুলত যায় আৰু স্কুলৰ পৰা অহাৰ পিছত আৰু ইহঁতক খোৱা লোৱা এইবোৰ যি খাই বনাই দিব লাগে বা আমিও খাওঁ খাই লৈ এনেকে বাচন বৰ্তন ধুই কাম চাম কৰি অলপ ৰেষ্ট লৈ চাকি বন্তি জ্বলাই চাহ তা খাওঁ বা এখেতেও অফিচৰ পৰা আহোঁতে বজাৰ চজাৰ কৰি লৈ আহে কিবা খাবৰ ইচ্ছা থাকিলে ছোৱালীকেইটাই ফোন কৰি দিয়ে লৈ আহে বা আমিও কওঁ একেলগে খাওঁ সেনেকেই আৰু মিলামিচি ভাৱত দুয়োটাই চলি আছোঁ ছোৱালীক ক'ৰবাত নিব লগা হ'লে লৈ যায় বা কেতিয়াবা সময় নহ'লে মই লৈ যাওঁ বা টিউশ্যনত নিব লগা হ'লে মই লৈ যাওঁ ওচৰ হ'লে দূৰ হ'লে এখেতে লৈ যায় সেনেকেই মিলামিচা ভাৱত চলি আছোঁ আৰু আমি দুয়োটাই